হেল্ল' অঁ প্ৰণীতা ৰেষ্টুৰেণ্ট হয়নে দাদা মই চাওমিন অৰ্ডাৰ কৰিছিলোঁ অলপ আগতে অঁ মোৰ মানে এ এই এড্ৰেছটো দিয়াতে অলপ ভুল হ'ল এড্ৰেছটো এতিয়া বদলাব লাগিছিল মানে নলবাৰীৰ আদাবাৰী দিয়া গ'ল নলবাৰীৰ মুকালমুৱা দিব লাগিছিল অঁ এই বেছি টাইম হোৱা নাই অৰ্ডাৰ কৰা এইটো এড্ৰেছটো চেঞ্জ কৰিব পৰা যাব নেকি অঁ মুকালমুৱা কৰি দিব লাগে অঁ হৈ যাব না ঠিক আছে একোতো প্ৰৱ্লেম নহয় দাদা ঠিক আছে দিয়ক ঠিক আছে কৰি দিব